মই বস্তুবোৰ সাধাৰণতে তাঁতশালত বওঁ বোৱা কটা কৰোঁ তাঁতশাল সাধাৰণতে মাটিশাল আৰু তাঁতিশাল হয় তাঁতশালত বৈ বস্তুবোৰ সাধাৰণতে বোৱা কটা কৰোঁ মই বিশেষকৈ যোৰা কাপোৰ গামোচা আৰু ৰুমাল বওঁ এইবোৰ বৈ মেলি মই বজাৰত বিক্ৰী কৰোঁ বিক্ৰী কৰি মই সাধাৰণতে নিজৰ যোন দৈনন্দিন প্ৰয়োজনীয়খিনি পুৰাই আছোঁ আৰু বিশেষকৈ এইবোৰ মোৰ বাৰ বিয়াত মই এইবোৰ বৈ মেলি যোৰা কাপোৰ বৈয়ো দিছিলোঁ তেনেকৈ আৰু মোৰ ঘৰলৈ কোনোবা উপ মানে মানুহ আহিলে কোনোবা আলহী আহিলে তেওঁলোকক মই গামোচা বা আমাৰ যিহেতু গামোচা এখন এখন স্বাভিমান হয় সেইখন দিওঁ তেনেকৈ গামোচা বা কিবাকিবি ৰুমাল এখন উপহাৰ হিচাপে দিওঁ তাৰ উপৰিও মই ইভাগে চিলাই চিলাইও কৰোঁ চিলাই উপৰিও চুৱেটাৰ মাৰ ফলা বা এনেকুৱা কিবা কিবি আৰু হাত মোজা এইবোৰ চিলাই কৰোঁ এইবোৰ চিলাই কৰি নিজৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুসমূহ কিনি আছোঁ মই কিতাপ পত্ৰবোৰ তেনেদৰে কিনি লওঁ তাৰোপৰি যিহেতু আমাৰ বয়ন শিল্প বা কুটিশিল্পত তাঁতশাল বিশেষ হয় তাঁতশাল মহাত্মা গান্ধীয়ে কৈছিলে যে অসমৰ শিপিনীয়ে অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিব পাৰে তেনেকুৱা ধৰণৰ বহুত ভাল ভাল কাপোৰ বওঁ তাৰোপৰি গামোচা ৰুমাল এনেকুৱাবোৰ বস্তু বৈ পিনি বজাৰত বিক্ৰী কৰোঁ আৰু বেছি গো গোঠা বা এনেকুৱা চিলাই কৰাখিনিৰ ভিতৰত ৰুমাল ৰুমাল হাত মুজাৰ মই বেছি মই বেছিকৈ গামোচা বওঁ তাত ফুল ফুল কৰোঁ ফুলৰ কাঠি ফুল কৰি বেছি ভাল পাওঁ আৰু যোৰা কাপোৰ বওঁ সৰু সৰু ফুল দি বওঁ তাতে ডাঙৰ ফুলো দিওঁ লগতে উন্নতভাৱে কৰিবলৈ হ'লে আমি মাটিশাল বেছি ব্যৱহাৰ কৰোঁ আৰু এইবোৰ এইবোৰ এইবোৰ ব্যৱহাৰ কৰি পিনি আমি বজাৰত সামগ্ৰীসমূহ বিকিব পাৰোঁ বোৱা বোৱা বস্তুসমূহ বিকিব পাৰোঁ এই বিকি আমি দৈনন্দিন জীৱন চলাই যাব পাৰোঁ বিশেষকৈ আমি আমাৰ মহিলাসকলৰ বাবে তাঁতশাল বিশেষ মানে উপাৰ্জনৰ এক পথ বুলি ক'ব পাৰোঁ কিয়নো আমি তাত বৈ পিনি গামোচা বা এনেকুৱা মেখেলা চাদৰ আৰু অন্যান্য সামগ্ৰীসমূহ মানে যিবোৰ আমাৰ চেলেং তেনেকুৱাবোৰো আমি ব'ব পাৰোঁ বৈ আমি বিভিন্ন ৰকমত তাত ফুল ফুল তুলিব পাৰোঁ আমাৰ আৰু সেইসমূহ তুলি আমি বজাৰত বিকিব পাৰোঁ তাৰোপৰি বজাৰত বিকা উপৰিও আমি ঘৰ ঘৰত দিব পাৰোঁ ঘৰত থ'ব পাৰোঁ অনান্য কোনোবা আলহী আহিলেও তেওঁলোকক এইবোৰ দিব পাৰোঁ উপহাৰ হিচাপে তাৰপিছত আৰু গামোচাসমূহ গামোচাসমূহ কপাহী কাপোৰে বা এনেকুৱা কিছুমান এই এইবোৰ বিভিন্ন ধৰণৰ সূতা আছে ববলৈ সেই সূতাসমূহ আমি ব্যৱহাৰ কৰোঁ সূতাসমূহৰ ভিতৰত আপোনাৰ ঊন সূতা তাৰপিছত কপাহী সূতা জিলেলী সূতা তেনেকুৱাবোৰ সূতা তাতে আমি এখন গামোচা যদি ব'বলৈ হয় গামোচাখনত আমি কিছুমান আঁচু কাষৈ ফুল আৰু অন্যান্য বুটা তোলোঁ সৰু সৰু বুটা তোলোঁ মাজত গামোচাবোৰৰ মাজত সৰু সৰু বুটা কাষৈ আৰু ফুলৰ সৈতে সুন্দৰকৈ এখন গামোচা তৈয়াৰ কৰি তোলোঁ মেখেলা চাদৰ য'ত আমি সৰু সৰু বুটা তোলোঁ সৰু সৰু বুটা তোলোঁ আমি মনৰ পচন্দ যাৰ যেনেকৈ পচন্দৰ হয় তেনেধৰণে ফুল তুলিব পাৰোঁ লগতে আমি ধুনীয়া আঁচুৰ দিব পাৰোঁ বিভিন্ন নিজৰ মন পচন্দৰ ৰঙেৰে এযোৰ কাপোৰ আমি তুলিব পাৰোঁ তাৰোপৰি কিছুমান আমি এনেকৈ বগা সূতাৰে আমাৰ প্ৰয়োজনীয় দৈনন্দিন প্ৰয়োজনীয় গামোচা চেলেঙো আমি বনাব পাৰোঁ তাতো আমি আঁচুৰ দি সৰু সৰু বুটা তুলি ফুল তুলি তেনেধৰণে আমি বনাব পাৰোঁ আৰু বিভিন্ন আমি চিলাইও কৰিব পাৰোঁ তাত গুজৰাটী চিলাই কিছুমান এনেকা থাকে চেইন চিলাই কৰোঁ সৰু সৰু আমি ৰুমালবোৰত বগা এনেকুৱা বজাৰৰ পৰা কিনি অনা কাপোৰ তাত সৰু সৰুকৈ ফুল তুলি বুটা তুলি তেনেধৰণৰ আমি ৰুমাল প্ৰস্তুত কৰিব পাৰোঁ অতি আকৰ্ষণীয় হয় দেখিবলৈ তাৰোপৰি আমি বিভিন্ন ধৰণৰ সামগ্ৰী তৈয়াৰ কৰিব পাৰোঁ বোৱা কটাই বোৱা কটাৰ জৰিয়তে আমি আমাৰ দৈনন্দিন প্ৰয়োজনীয় মহিলাসকলৰ বা পুৰুষসকলৰ বাবেও প্ৰয়োজনীয় আমি বিভিন্ন চোৰ বিভিন্ন আমি মেখেলা চাদৰ গামোচা ৰুমাল আৰু অন্যান্য সামগ্ৰীসমূহ সামগ্ৰীসমূহ মানে বনাব পাৰোঁ তৈয়াৰ কৰিব পাৰোঁ আমি আৰু যিহেতু এটা কথা ক'ব গ'লে আমাৰ অসমীয়া অসমীয়া অসমৰ লোকসকলৰ এটা আৱেগ হয় তাঁতশালখন আমাৰ বহাগৰ ওচৰত বহাগ বিহুৰ ওচৰতে বহাগ বিহুৰ ওচৰত মানে চ'তৰ শেষলৈ প্ৰায়বোৰ মহিলাই কি কৰে মানে তাঁতশাল তাঁতশালৰ ওপৰত তাঁতশাল বয় তাত আমি এটা কথা থাকে দে আমাৰ বহাগ মানে বহাগ মাহ বহাগত ফাগুনত বা আঘোণ এনেকুৱা সময়খিনিত মানে মানুহে তাঁতশালবোৰ মহিলাসকলে বিশেষকৈ তাঁতশাল লগায় তেওঁলোকে ঘৰত এনেই থকা সময়খিনি যিখিনি সময় কামৰ পৰা যিখিনি সময় বিৰতি পায় সেই সময়খিনিত তাঁতশাল তাঁত তাঁত বৈ পিনি নিজৰ লগতে মানে ঘৰৰ প্ৰয়োজনীয় বস্তুসমূহো মানে কিনিব পাৰে মই এতিয়া মোৰ এগৰাকী খুৰীকে দেখিছোঁ তেওঁ তেওঁ দৈনন্দিন তাঁতশাল থাকেই ঘৰত আৰু অসমীয়া আমাৰ গাঁৱলীয়া মানুহৰ প্ৰত্যেকখন ঘৰতে এযোৰকৈ তাঁতশাল থাকে সেই তাঁতশালবোৰতে কাপোৰ বৈ তেওঁ নিজৰ নিজৰ সন্তানক নিজৰ নিজৰ ঘৰখনৰ মানে প্ৰায় সৰু সুৰা প্ৰয়োজনীয় বস্তুসমূহ ক্ৰয় কৰি আছে লগতে তেওঁৰ নিজৰ ছোৱালীকো পঢ়াৰ বাবে কিছুমান সামগ্ৰী কিছুমান বহি কাগজ কলম কিতাপ এনেকুৱাবোৰ বস্তু মানে আনি দিছে এইখিনি দেখি সঁচাকৈ মই ভাল লাগে ময়ো তেনেদৰে সৰু সুৰাকৈ কিছুমান মই যিহেতু এগৰাকী পঢ়ি থকা ছোৱালী হয় সময় তেনেদৰে নাপাওঁ কিন্তু যিকণ সময় পাওঁ তাৰ মাজতে সময় উলিয়াই সেই সময়খিনি মই কাপ সৰু সুৰাকৈ গামোচা বা এনেকা ৰুমাল বৈ সেইসমূহৰ সেইসমূহ বজাৰত বিক্ৰী কৰোঁ বজাৰত বিক্ৰী নকৰিলেও এনেকৈ কোনোবা চহৰৰ পৰা মানুহ আহিলে তেওঁলোকৰ হাতত দিওঁ আৰু তেওঁলোকক এইসমূহ সামগ্ৰী দি পিনি মই কিছুমান কিছু টকা সংগ্ৰহ কৰোঁ এই সংগ্ৰহ টকাসমূহ সঞ্চয় কৰি মই মোৰ প্ৰয়োজনীয় সৰু সুৰা বস্তুসমূহ ক্ৰয় কৰোঁ তেনেদৰে মই জীৱনটো মোৰ জীৱ মানে মোৰ পঢ়াৰ সময় পঢ়াৰ সৰু সুৰা খৰচবোৰ উলিয়াব পাৰিছোঁ ঠিক তেনেদৰে আপোনাৰ দ্ৰুত আৰু উন্নত কাম কৰিবলৈ আমি কৌশল প্ৰয়োগ কৰিবলৈ আমি তাঁতসম তাঁতশালসমূহত আৰু বিভিন্ন তাঁতীশালত বোৱা হয় তাত অত্যন্ত দ্ৰুত হয় আমি একেই ফুল বাচিব পাৰোঁ সৰু সৰু বুটা দি আঁচু দি আৰু তেনেধৰণে আমি ধুনীয়াকৈ ফুল বাচি ফুল বাচিব পাৰোঁ বাচি এখন ধুনীয়া মেখেলা চাদৰ বা এযোৰ এযোৰ ধুনীয়া মেখেলা চাদৰ গামোচা আদি তৈয়াৰ কৰিব পাৰোঁ বিহুৰ ওচৰত প্ৰায়বিলাক পুৰুষৰ পুৰুষৰ মুগা ৰঙৰ এখন গামোচা পৰিধান কৰা দেখা যায় সেই গামোচাখনো মহিলাসকলে অতি সূক্ষ্মভাৱে অতি ভালদৰে ভালদৰে তৈয়াৰ কৰে ভালদৰে তৈয়াৰ কৰি তেওঁলোকে এযোৰ ভাল ধুনীয়া এখন ভাল ধুনীয়া গামোচা তৈয়াৰ কৰিব পাৰে গামোচাখনত বিভিন্ন বুটা দিয়ে তাত কাষৈ ফুলৰ সৈতে পৰিপূৰ্ণ এখন ভাল গামোচা আৰু তেনেকুৱা গামোচাবোৰ বিহুৰ ওচৰত বিশেষকৈ বহাগ বিহু বা অন বা মাঘৰ বিহু বা বিহুৰ ওচৰত বিহু সংক্ৰান্তিৰ সময়ত প্ৰায় পুৰুষৰ দেখা যায় লোৱা দেখা যায় তেনেদৰে এয়া আমাৰ আৱেগ হয় আমি ভালদৰে প্ৰত্যেকটো বস্তু গুঠি পিনি থিয়ে কৰিব পাৰোঁ